যোৱা সপ্তাহত মই যিটো মোবাইল কিনিলোঁ সেই মোবাইলটো দামৰ ফালৰ পৰা মোৰ কাৰণে ভাল তাৰ পিছত তাৰ এতিয়ালৈকে যিমান কাৰ্য্য দেখিছোঁ সেই কাৰ্য্যক্ৰমনিকাত তাৰ সকলোবিলাক কামেই মোৰ পচন্দৰ হৈছে তাৰ বেটাৰী শক্তিশালী আৰু সোনকালে চাৰ্জ হয় বহুত দেৰিলৈকে তাৰ চাৰ্জ থাকে তাৰোপৰিও এই যি মোক সেৱা আগবঢ়াইছে এই সেৱাটোও গ্ৰহণযোগ্য মই সুখী ইয়াৰ কাৰণে যে মই এনেকুৱা এটা মোবাইল কিনিবলৈ বজাৰত পাইছোঁ